নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত বহুত ক্ষেত্ৰত সহায় কৰে নৃত্য প্ৰদৰ্শন কৰাৰ লগে লগে তাৰ এটা শাৰীৰিক ব্যায়ামো হয় আৰু আমাৰ অংগ পতংগবিলাক সঞ্চালন হোৱাত সহায় কৰে আমাৰ ব্লাড চাৰ্কুলেচনটো হৈ থাকে আগতে মানুহে নিজেতো সুখী হৈয়েই আৰু আমাৰ দেহৰ বৌদ্ধিক বিকাশো হয় আৰু নাচে নাচি থাকোঁতে মানুহে মনৰ আনন্দৰ লগতে দেহৰো আনন্দ হয় আৰু বহুত বেমাৰৰ পৰাও নৃত্য কৰিলে হাত সাৰিব পাৰি